মোৰ মানে উৰিষ্যালৈ ভ্ৰমণ কৰিবলৈ যাব বিচাৰোঁ তাত মানে মানুহে বহুত তালৈ যোৱা মানুহবোৰে মানে বহুত কয় যে তাত মানে জগন্নাথৰ পুৰী মানে হেৰি মন্দিৰ আছে তাত সেই পুৰীত মানে সেৱা কৰিবলৈ কাৰণে যোৱা হয় মই মানে তাত সেৱা কৰিবলৈ যাম বুলি ভাবিছোঁ তাত দৰ্শন কৰিম বুলি ভাবিছোঁ মনত যিবোৰ ভাৱ আছে তাত মানে ভগৱানৰ ওচৰত সেৱা কৰি মানে মোৰ মোৰ মই মানে নিজৰ কথাখিনি ক'বলৈ পাৰিম সেই তেনেকুৱা হিচাপে যোৱাৰ মতলব তেনেকুৱা হিচাপে মানে যাবলৈ মন আছে আৰু উৰিষ্যাৰ মানে গোটেই সাগৰখন খন চাবলৈ মন আছে মোৰ সাগৰখন ওচৰত দেখা পাবলৈ মন আছে সাগৰ দেখিবলৈ এনেও ধুনীয়া চাবলৈ মন যায় আৰু উৰিষ্যাৰ মন্দিৰ জগন্নাথৰ পুৰী মন্দিৰকেইটাও মানে মোৰ চাবলৈ বহুত মন আছে ওচৰত এনেই মানে ফটোহে দেখিছোঁ আৰু আৰু তাত আছে চিৰিয়াখানা আছে চিৰিয়াখানাও চাম বুলি ভাবিছোঁ ওচৰত আৰু আৰু বহুত মন্দিৰ আছে তাত বোলে সেইকাৰণে মানে যাবলৈ মানে বিচাৰিছোঁ জগন্নাথলৈ ভগৱানৰ ওচৰত সেৱা কৰিবলৈ যাব বিচাৰিছোঁ সেইকাৰণে